হেল্ল' অঁ ভাইটী অঁ তোমাৰ টেম্পুখন ট্ৰেইন ষ্টেচনলে যাবলৈ তিনিটা বজাত আহিবলৈ কৈছিলোঁ নহয় মোৰ চাৰি বজাত ট্ৰেইন আছিলে ট্ৰেইনখন গুচি গ'ল নহয় তোমাক আগধনো দিয়া আছিলে মই এতিয়া মোৰ পইচাটো ঘূৰাই দিবা দেই কৈ থ'লো আৰু হ'ব